হয় আমাৰ অঞ্চলত ওচৰতে এটা পৰ্যটনৰ ভাল স্থল আছে সেইটো হ'ল যোগীবাৰী বিল আমাৰ ঘৰৰপৰা প্ৰায় তিনি কিলোমিটাৰ আঁতৰত তাত এখন ডাঙৰ বিল আছে এই বিলখনত বহুত পদুম ফুল আছে আৰু বনৰীয়া হাঁহ জাকে জাকে হাঁহ পোৱা যায় আগতে এই বিলখন পৰিত্যক্ত অৱস্থাত আছিলে বৰ্তমান শাসনাধিষ্ঠ দলৰ আমাৰ এম এল এ বিধায়ক শ্ৰীযুত মৃণাল শইকীয়া দেৱে তেখেতৰ আপ্ৰাণ চেষ্টাত এই পৰিত্যক্ত হৈ থকা বিলখনক এটা সাকাৰ ৰোগ দি পৰ্যটনথলীলৈ ৰূপান্তৰিত কৰিলে এতিয়া প্ৰতিদিনে এই বিলখনলৈ যথেষ্ট সংখ্যক পৰ্যটক পৰিভ্ৰমণ কৰিবলৈ আহে গতিকে আহি তেওঁলোকে এই বিলখনৰ যোগীবাৰী বিলৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰে গতিকে আমিও আমাৰ পৰিয়ালটোৱেও কেতিয়াবা সেইপিনেদি ফুৰিবলৈ যাওঁ গ'লে এপাক তাত সোমাই আহোঁ সোমাই তাত থকা পদুম ফুল তাত থকা বনৰীয়া হাঁহবিলাকৰ দেখি মনবিলাক প্ৰফুল্লিত কৰোঁ আৰু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি ঘৰলৈ ঘূৰি আহোঁ